হেল্ল' দাদা আপুনি ক'ত আছে মই এই চাওমিন পাস্তা এনেকৈ অৰ্ডাৰ দিছিলোঁ আহি পোৱাত অকণমান দেৰি হৈছে মই আপোনাৰ কাৰণে ৰৈ আছিলোঁ ঘৰত আলহীও আছে আপোনাৰ এইখিনি পোৱালৈ কিমান সময় লাগিব বাৰু মোৰ ঠিকনাটো হৈছে ঢাৰিগাঁও এই নামঘৰটোৰ ওচৰত অঁ অঁ পাৰিলে আপুনি অকণমান সোনকাল কৰক মই আপোনাৰ কাৰণে বহুত দেৰি ৰৈ আছোঁ ঠিক আছে ঠিক আছে হ'ব